হয় কোনে কৈ অঁ আ কোনে কৈছে বাৰু অঁ মেম হয় হয় কওকচোন অঁ

হয় হয় হইত ঠিক আছে দিয়ক থেংক ইউ